হয় কওঁকচোন আপুনি মোৰ পৰা কি জানিব বিচাৰে হয় বনাম অঁ মই ভাবিছোঁ যে দালি বনাম ভাত বনাম ভাজি বনাম অঁ তাৰ পিছত চব্জি বনাম লগত নেমু থাকিব হয় হয় ঠিক আছে আপোনাৰ গেছৰ মানে কেনে ধৰণৰ প্ৰবলেম আছে হয় সেইটো মানে গেছৰ প্ৰবলেমটো টটেলী আপোনাৰ খাদ্যৰ ওপৰত দিপেণ্ড কৰি নহয় কেতিয়াবা আমাৰ মানে হেবিট কিছুমানৰ কাৰণেও হয় যিটো মানে হয়তো খোৱাৰ টাইমটো আপোনাৰ মেইনটেইন নহ'লে অঁ আৰু আপুনি মানে কেতিয়াবা মানুহবিলাকে কি কৰে আজিকালি আধা ৰাতি হেৰি কৰি থাকে দুটা তিনিটা বজালৈ থাকে থাকি মৰ্নিং দেৰিলৈকে হয় মৰ্নিং দেৰিলৈকে হয় আৰু মানে উঠি মৰ্নিং গৰম পানী খাব লাগে যিটোত মানে গেছৰ প্ৰবলেমটো মানে কমি যায় তেনেকোৱা আৰু আপোনালোকে মেইনলি মানে সদায় মৰ্নিং মানে এটা টাইমত এটা পৰিমাণত আহাৰ গ্ৰহণ কৰিব লাগে হয় হয় মই যিখিনি খাদ্য বনাওঁ সেইখিনি সম্পূৰ্ণৰূপে ছেফ হয় আৰু মই সম্পূৰ্ণৰূপে ভাল পৰিমাণৰ বস্তুটো ব্যৱহাৰ কৰোঁ ভাল কৰোঁ আপোনাৰ মোৰ খাদ্যখিনিৰ পৰা আপুনি মানে কোনো ধৰণৰ অসুবিধা নাপায় ধন্যবাদ